কামৰূপ মহানগৰত বিভিন্ন ধৰণৰ আখ্যান সাধুকথা চলি আহিছে ইয়াৰ ভিতৰত কামাখ্যা মন্দিৰৰ কথাটো নকৈ নোৱাৰি কামাখ্যা মন্দিৰক কোৱা হয় যে শিৱৰ পত্নীৰ গাৰ এক অংশ পৰাৰ বাবে কামাখ্যা মন্দিৰ তাতে স্থাপন হৈছে ইয়াৰ আঁৰত এক এটা সাধু আছে যিটো আমি পৌৰাণিক ধৰ্মীয় গ্ৰন্থত দেখিবলৈ পঢ়িবলৈ পোৱা যায় ইয়াৰ উপৰিও বিভিন্ন ৰজা মহাৰজাসকলে যেতিয়া কামৰূপ মহানগৰীত ৰাজত্ব কৰি আছিল সেই সময়ত তেওঁলোকৰ লগত জড়িত বিভিন্ন ধৰণৰ ধৰ্মবিশ্বাস আৰু সাধুকথা জড়িত হৈ আছে এই সাধুকথা সমূহৰ ভিতৰত দীঘলী পুখুৰীৰ কথাও ক'ব পাৰি দীঘলী পুখুৰীটো খন্দোৱাৰ আঁৰতো কিছু কাহিনী জড়িত হৈ আছে